আমাৰ গাঁওখনৰ নাম কদমীয়াল এই গাঁৱত যুৱ সংঘ কদমীয়াল খিলঞ্জীয়া যুৱ সংঘ নামেৰে এটি যুৱ সংঘ আছে তাৰ উদ্যাগত অস্থায়ী ভাবে এটি লাইব্ৰেৰী স্থাপন কৰা হৈছে এই লাইব্ৰেৰীৰ পৰা মই মাজে সময়ে কিতাপ সংগ্ৰহ কৰোঁ মই বাস্তৱ সন্মত উপন্যাস কিছুমান পঢ়ি ভাল পাওঁ তাৰ ভিতৰত মিৰি জীয়ৰী লিখক ৰজনীকান্ত বৰদলৈ আৰু অসীমত যাৰ হেৰাল সীমা অন্যতম ঘূনাসুতিৰ কাহিনী জংকি আৰু পানৈ প্ৰেম কাহিনীৰ ওপৰত আধাৰিত ই নিজৰ জিলাৰ নিৰ্দিষ্ট এটুকুৰাৰ ঠাইৰ সঁচা কাহিনীৰ ওপৰত প্ৰচলিত বাবে মই এই উপন্যাসখন ভাল পাওঁ আৰু এই প্ৰথম অসমীয়া জনজাতীয় উপন্যাস মিৰি জীয়ৰী কাহিনীটোৰ মতে ইয়াত জংকি নামৰ এজন ডেকা আছিল তেওঁ পানৈৰ লগত প্ৰেমৰ পৰিচয় আছিল আৰু প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল কিন্তু গাঁৱৰ ৰাইজে ঘৰৰ পৰিয়ালে এই সম্পৰ্ক মানি লোৱা নাছিল জংকি একেবাৰে দুখীয়া পৰিয়ালৰ ল'ৰা আছিল তেওঁ এবাৰ কামৰ সন্ধানত ওলাই গৈছিল আৰু পাছত পানৈ পানীত কুমুদ নামৰ গাঁৱৰ এজন ল'ৰাৰ লগত বিয়া দিবলৈ ঠিক কৰিছিল পৰিয়ালৰ লোকসকলে তাৰপিছত জংকি বিচাৰি পানেই এখন পাহাৰীয়া ঠাইলৈ গুচি যায় য'ত সি কাম বন কৰি কিছু দিন কটাই আছিল পিছত তাৰ পৰা আকৌ দুয়ো পলাবলৈ চেষ্টা কৰে শেষত সেই অঞ্চলৰ লোকসকলে দুয়োকে একেলগে বান্ধি হুল ভৰাই নৈত পেলাই দিয়ে এইদৰে বৰ্ণনা আছে বিখ্যাত উপন্যাস মিৰি জিয়ৰী কাহিনী